ভাৰতবৰ্ষৰ এজন ইতিহাস প্ৰসিদ্ধ ৰজা হ'ল অশোক অশোকক মহামূৰ্তি বুলি কয় অশোকে জনসাধাৰণৰ কাৰণে প্ৰজাৰ কাৰণে বহুতো ভাল কাম কৰিছিল আৰু তেওঁ প্ৰজাসকলৰ কাৰণে জিৰণী চ'ৰা বনাই দিছিল ৰাস্তা ঘাট সুন্দৰকৈ বনাইছিল গছ পুলি ৰুইছিল স্নানাগাৰ বনাই দিছিল আৰু তেওঁ প্ৰজাৰ কাৰণে বহুত কাম কৰিছিল কাৰণে তেওঁক মহামূৰ্তি অশোক বুলিও কোৱা হয় আৰু তেওঁ কলিংগ যুদ্ধ কৰিছিল কলিংগৰ যুদ্ধত বহুতো মানুহ মৃত্যু হৈছিল মানুহৰ মৃত্যু হৈছিল আৰু এই কাৰণে সেই যুদ্ধই তেওঁৰ আছিল শেষ যুদ্ধ এই কাৰণে মই তেওঁৰ প্ৰজা হিতৈষি কামৰ কাৰণে মই মহামূৰ্তি অশোকক অশোকৰ কামত মুগ্ধ হওঁ আন এগৰাকী ৰজা হৈছে ভাস্কৰ বৰ্মা ভাস্কৰ বৰ্মা আছিল সুপ্ৰতিষ্ঠিত বৰ্মাৰ পুত্ৰ আৰু তেওঁ দেশৰ কাৰণে প্ৰজাৰ কাৰণে বহুত কাম কৰিছিল আৰু বিদেশী পৰিব্ৰাজকসকলৰ লগত তেওঁ বহুত সুবিধা প্ৰদান কৰিছিল আৰু তেওঁৰ সময়তে হিউৱান চাং চীনা পৰিব্ৰাজক হিউৱান চাং ভাৰতবৰ্ষত আহিছিল আৰু ভাৰতৰ বিষয়ে অসমৰ বিষয়ে অসমলে আহিছিল অসমৰ বিষয়ে তেওঁ টকাও লিখি থৈ গৈছে আৰু তেওঁৰ টকাৰ পৰাই আমি ভাস্কৰ বৰ্মাৰ কথা জানিব পাৰোঁ ভাস্কৰ বৰ্মাৰো আমি সেইবিলাক কথাৰ কাৰণে মই মুগ্ধ হওঁ তেওঁৰ কামবিলাকৰ কাৰণে স্বাধীনতা সংগ্ৰাম ভাৰতবৰ্ষত ইংৰাজসকল যেতিয়া আহিছিল বেপাৰ কৰিবলৈ আহিছিল ইয়াত প্ৰথমতে তাৰ পিছত বেপাৰ কৰিবলৈ আহি দেশৰ জনসাধাৰণৰ সৰলতাৰ সুযোগ লৈ ইয়াত থাকিবলৈ লয় আৰু এই কথাতোকে ভাৰতবৰ্ষৰ মানুহে যিবিলাক স্বাধীনতা সংগ্ৰামী তেওঁলোকে তেওঁলোকক নিজৰ ৰাজ্যলৈ খেদি পঠিয়াবলৈ সংগ্ৰাম কৰে আৰু এই সংগ্ৰামত মহাত্মা গান্ধী নেতৃত্ব লয় তেওঁৰ নেতৃত্বত বহুত ভাৰতীয় মানুহ অসমৰ মানুহ জপিয়াই পৰিছিল আৰু এই স্বাধীনতা সংগ্ৰামত বহুতো বীৰ শ্ৱহীদ হৈছিল কিছুমান কাৰাবাস খাতিছিল আৰু কাৰাবাস খাতি নৰমপন্থী চৰমপন্থী আদি বিভিন্ন পন্থাৰে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিছিল এই যুদ্ধত ভাষাকে আদি কৰি অসমৰ সংস্কৃতি ভাৰতৰ সংস্কৃতি প্ৰায় বিলুপ্ত হ'বৰ উপক্ৰম হৈছিল আৰু দেশ দ্ৱিখণ্ডিত হ'বৰ উপক্ৰম হৈছিল আৰু এনেদৰে কোশল কোঁৱৰ কনকলতা বহুতো বহুতো স্বাধীনতা সংগ্ৰামীৰ মৃত্যু হৈছিল অসমৰ আৰু ভাৰতবৰ্ষৰ যিসকল শ্ৱহীদে দেশৰ কাৰণে যুঁজিছিল তেওঁলোকৰ দেশ প্ৰেমত মই মুগ্ধ হওঁ আৰু সেই কাৰণে এই স্বাধীনতা সংগ্ৰামৰ কথা দেশত জিলিকি আছে